অঁ কি কৰিছা অঁ অঁ অঁ মই আকৌ হেৰি আপোনালৈ ফোন এটা কৰো বোলো নম্বৰটো দিছিলে আকৌ এই হেৰি অঁ মোৰ আকৌ হেৰি ঘৰ হেৰি লেঙেৰিত তাকে আপুনি বোলে চাহৰ বোলে আপোনাৰ দোকান আছে বোলে মৰাণত বুলি কোৱা শুনিছোঁ

তাকে সেই চাহৰ দোকানখনৰ বিষয়ে বোলো সোধোচোন বুলি ফোন কৰিছিলোঁ আকৌ কিমান বছৰ হ'ল বাইদেউ ভাগৰ খোলা অঁ পাঁচ বছৰ হ'ল তাৰপৰা হেৰি আকৌ আপুনি অকলে থাকেনে নে কাৰোবাক ৰাখে দোকানত

তাৰপিছত বিক্ৰী বাৰ্তা ভালকৈ হয়নে আপোনাৰ অঁ অঁ অঁ ভাল এতিয়া চাহৰ দোকান খুলিয়ে আপুনি তাৰমানে গোটেই ঘৰখন চলাইছে নহ্ আপুনি এতিয়া হেৰি চাহপাত কি ব্যৱহাৰ কৰে চাহৰ দোকানত

অঁ অঁ

সেইটো কথা নহ্ তেতিয়াহ'লে আমি কিবা কিবি কেতিয়াবা অৰ্ডাৰ পাতিলে মানে ধৰক অৰ্ডাৰ দিব পাৰিম লয়নে আপুনি অৰ্ডাৰ চাহৰ অঁ

অঁ অঁ অঁ এই তেনেকুৱা আকৌ কথা নহ্ অঁ এতিয়া চাহ অঁ মোৰ যে এই নামটো দেৱীমণি চুতীয়া তাৰপিছত হেৰি কি ক'ম বুলি ভাবিছিলো এতিয়া চাহৰ দোকানত তাৰমানে সব পোৱা যাব নহ্ গাখীৰ চাহো থয়নে লা লাল চাহো অঁ অঁ অঁ অঁ তাৰপৰা এতিয়া হেৰি কফি কাপে ব্যৱহাৰ কৰে নে কি আপুনি অঁ অঁ আৰু সেই চিচাৰ গিলাছ এইবিলাকত নিদিয়ে

অঁ অঁ ঠিকে ঠিকে এ এতিয়া সেয়াই আপোনাৰ এতিয়া চাহ তে টোপা খাই ভালেই লাগিব চাগে নহ্

এতিয়া আপোনাৰ অঁ তাকে আকৌ আপোনাৰ এতিয়া দোকানত কি কি চাহৰ লগত খাবলৈ ৰাখে

ভাল পায় অঁ এতিয়া আপুনি কফি নাৰাখে অকল চাহে ৰাখে

এতিয়া সেই অঁ এতিয়া হেৰি চাহ চাহ তাৰমানে এতিয়া আমি এতিয়া অলপতে আমাৰ মিটিং এখন আছে মানে আপুনি এতিয়া বিছ কাপমান চাহ দিব পাৰিব তাৰপৰা কেইটকাকৈ লয় আপুনি

দছ টকা নহ্ ভালকৈ বনাই মেলি দিব চেনী তেনী দি দিব আৰু এতিয়া অঁ সেইটো কাৰণে আচলতে আপোনাৰ চাহৰ অঁ চাহৰ দোকানখনৰ কথা এনেকৈ ফোন নাম্বাৰটো লৈ মানে ভালে ভাল চাহ বনায় মৰাণত সেইকাৰণে বোলে আপোনাৰ মানুহগৰাকী বোলে নাম্বাৰটো লওকচোন বুলি কৈ তেনেকৈ আমাৰ অৰ্ডাৰ দুটা আছে দুটা ফ্লাক্সৰ বিছ কাপ সেইটো কাৰণে বোলো আপোনালৈ ফোন এটা কৰো বুলি কৰিছিলো আকৌ তাকেই আকৌ এতিয়া অঁ অঁ ঠিক আছে ঠিক আছে এতিয়া আমি মানে পাম বুলি আশা কৰিলোঁ আৰু দেই বাইদেউ আপুনি ভালকৈ বনাই থাকিব আৰু অঁ অঁ ঠিক আছে দিয়ক